পাঁচটা তাৰিখ মোৰ মনত থকা ছাব্বিছ জানুৱাৰী গণতন্ত্ৰ দিৱস ভাৰতবৰ্ষৰ একৈছ এপ্ৰিল মোৰ বিয়াৰ দিন আছিলে মই সেই দিনটো লৈ বহুত সুখী পোন্ধৰ আগষ্ট স্বাধীনতা দিৱস ভাৰতবৰ্ষৰ জুনৰ ওঠৰ তাৰিখ

পত্নীৰ জনমদিন হয় আৰু বিছ তাৰিখ ডিচেম্বৰৰ মোৰ বাৰ্থ ডে হয়